আমি ভাওনাৰ বিষয়ে ক'বলৈ গ'লে আচলতে ভাওনা শব্দটো বহুত পিছত আহিছে তাৰ আগত শংকৰদেৱে যেতিয়া লিখিছিল সেই সময়ত অংকীয়া নাটহে ব্যৱহাৰ কৰিছিল তাৰপিছৰ তাৰ পাছলৈ গৈ অংকীয়া নাট অৰ ঠাইত আমি ভাওনা শব্দটো ব্যৱহাৰ কৰিলোঁ আচলতে শংকৰদেৱে যি বৈষ্ণৱিজিম ধৰ্ম যিটো ইয়াত তেওঁ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল প্ৰথম পৰ্যায়ত তেওঁ যেতিয়া আমাৰ বিভিন্ন ঠাই ঘূৰি আহি যেতিয়া অসম পায়হি তেওঁ বিশেষকৈ উৰিষ্যা তাত গৈ সেইটো সময়ত ভাৰতত আচলতে আমাৰ ভক্তি ম'ভমেণ্টটো চলি আছিল আৰু সেই ভক্তি ম'ভমেণ্টৰ প্ৰভাৱ যথেষ্টখিনি তেওঁৰ ওপৰত পৰে আৰু সেই প্ৰভাৱত আহি তেওঁ এটা এক এক শৰণ নাম অৰ্থাৎ বৈষ্ণৱ ধৰ্ম এটা খোলাৰ তেওঁ কাৰণ তেওঁ দেখিছিলে যে আমাৰ অসমীয়া সমাজখনত সেই সময়ত মুচলিম সম্প্ৰদায়ৰ লোক আছিল মিচিং সম্প্ৰদায় আছিল এনেকৈ যিহেতুকে বিভিন্ন বিভিন্ন জাতি ধৰ্ম সম্প্ৰদায়ৰ লোক আছিল চ' এই গোটেই মানুহখিনিক একগোট কৰাৰ উদ্দেশ্যে আচলতে তেওঁ নিউ মানে বৈষ্ণৱ ধৰ্মটো তেওঁ ইয়াত প্ৰচাৰ কৰিবলৈ বিচাৰিছিল আৰু প্ৰথম পৰ্যায়ত তেওঁ সেই ধৰ্মৰ প্ৰচাৰটো তেওঁ মৌখিকভাৱে তেওঁ আৰম্ভ কৰিছিল আৰু মৌখিকভাৱে তেওঁ তাৰ বৈষ্ণৱ ধৰ্মলৈ যদি আমি নিজকে পৰিৱৰ্তন কৰোঁ তাৰ কি লাভ হ'ব কি তাৰ কি সুবিধা অসুবিধা এই গোটেইখিনি তেওঁ মৌখিকভাৱে তেওঁ প্ৰথম পৰ্যায়ত তেওঁ কৈ গৈছিল কিন্তু ক্ৰমে তেওঁ কিছু বছৰৰ পাছত তেওঁ উপলব্ধি কৰিলে যে কি এই বস্তুটো যদি আমি মৌখিকভাৱে যদি কৈ থকা হয় সেইটো শুনাজনৰো শ্ৰুতাজনৰো কি হয় যে কিছু সময় শুনাৰ পিছত শ্ৰুতাৰো আমনি লাগে বা ধ্যান দি নুশুনা হয় তো সেইবাবে তেওঁ তাৰ এটা উপায় বিচাৰিলে যে কেনেকৈ আমি এই বৈষ্ণৱ ধৰ্মৰ যিটোৰ জৰিয়তে আচলতে বিষ্ণুক সদায় গ্লৰিফাই কৰা হয় বিষ্ণুৰ গুণানুকীৰ্তন কৰা হয় চ' তেওঁ ভাবিলে যে তাৰ উপায়টো কি আছে আৰু সেই তাৰে উপায় স্বৰুপে আচলতে তেওঁ অংকীয়া নাটৰ সৃষ্টি কৰিলে অংকীয়া নাটৰ সৃষ্টি কৰি পিনে তেওঁ যিখিনি কথা তেওঁ মৌখিকভাৱে ক'ব বিচাৰিছিল সেইখিনি তেওঁ মৌখিকভাৱে নকৈ তেওঁ অংকীয়া নাটৰ জৰিয়তে আমাৰ সমাজত ক'বলৈ চেষ্টা কৰিলে আৰু সেইবাবে আমি যদি যি নখন অংকীয়া নাট তেওঁ সৃষ্টি কৰিছিল আমি গোটেইকেইখন যদি আমি অধ্যয়ন কৰোঁ আমি দেখিম যে প্ৰত্যেকখনতে হয় কৃষ্ণ নহয় তেওঁ বিষ্ণুক তেওঁক গুণানুকীৰ্তন কৰিছে আমি যদি পাৰিজাত হৰণৰ কথা কওঁ তাতো আমি দেখিছোঁ যে কি কৃষ্ণৰ গুণানুকীৰ্তনহে কৰা হৈছে অৰ্থাৎ মানে আমাৰ সমাজত এইটো বস্তু দেখুৱাব লৈ চেষ্টা কৰিছে যে বিষ্ণুৰ শৰীৰৰ পৰা আমি যি তেত্ৰিছ কোটি দেৱতাৰ কথা কওঁ সেইটো কোৱা হয় যে বিষ্ণুৰ শৰীৰৰ পৰাই এই তেত্ৰিছ কোটি দেৱতাৰ সৃষ্টি হৈছিল চ' সেই তেত্ৰিছ কোটি দেৱতাক আমি পৃথক পৃথককৈ এককভাৱে আমি পূজা কৰি থকাতকৈ যদি আমি গোটেই পূজাভাগ যদি বিষ্ণুকে কৰি দিয়া হয় তেতিয়াহ'লে সেই গোটেই তেত্ৰিছ কোটি দেৱতাক কৰা যেন বুজায় সেইবাবে তেওঁ কৈছিল যে আচলতে আমি পৃথক পৃথককৈ পূজা নকৰি আমি বিষ্ণুকে যদি আমি পূজাভাগ দিওঁ তেতিয়াহ'লে বিষ্ণুক অৰ্পণ কৰা পূজাভাগেই এই তেত্ৰিছ কোটি দেৱতাই পায় চ' সেইকাৰণে এই বৈষ্ণৱ ধৰ্মলৈ আনিবৰ বাবে আমাৰ সমাজত তেওঁ যি বিষ্ণুৰ গুণানুকীৰ্তন আৰম্ভ কৰিছিল চ' মৌখিকভাৱে আৰম্ভ কৰি তেওঁ পাছলৈ অংকীয়া নাট কৰা কৰাৰ আৰম্ভ কৰিলে অংকীয়া নাটৰ সৃষ্টি কৰিলে আৰু অংকীয়া নাট সৃষ্টি কৰাৰ লগে লগে সেই তেওঁ দেখিলে যে তেওঁৰ আমি যদি ক'বলৈ যাওঁ যে তেওঁৰ উদ্দেশ্যটো আছিল আচলতে আমাৰ যি কাৰণ সেই সময়ত আমাৰ সমাজত স্কুল বা কলেজ তেনেকুৱা ধৰণৰ ব্যৱস্থা নাছিল সেই সময়ত আমাৰ টোল আছিল আৰু সেই টোলত আমাৰ যি উচ্চ শ্ৰেণীৰ লোকসকলেহে আচলতে টোলত গৈ পিনি শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধাটো পাইছিল চ' নিম্ন শ্ৰেণীৰ লোকসকলে সেই সুবিধাটো পোৱা নাছিল সেয়েহে আমাৰ হয়তো সেই সময়ত সংস্কৃত ভাষাটোক লৈ আমাৰ যিখিনি কমন আমি সাধাৰণ লোক সেই সাধাৰণ লোকৰ বৰ বিশেষ অৱগত নাছিল তেওঁ দেখিলে যে তেওঁ শংকৰদেৱে ভাবিলে যে কি মই যদি সংস্কৃত ভাষাটো ব্যৱহাৰ কৰি পিনে এখন অংকীয়া নাট লিখোঁ তেতিয়াহ'লে সেই সময়ত যিসকল উচ্চ শ্ৰেণীৰ লোক প্ৰায় বিশ শতাংশ লোক তেওঁলোকেহে সংস্কৃতত তেওঁলোকে অধ্যয়ন কৰিছিল টোললৈ গৈছিল আশী শতাংশ মানুহে কিন্তু সংস্কৃত ভাষাটো স্পষ্টকৈ ক'বলৈ বা লিখিবলৈ নাজানিছিল চ' সেই অংকীয়া নাটৰ দ্বাৰা যিটো বাৰ্তা তেওঁ সমাজক দিব বিচাৰিছিল সেই সমাজে তেতিয়া সম্পূৰ্ণৰূপে নেপালেহেঁতেন অকল বিশ শতাংশ লোকেহে পালেহেঁতেন সেইবাবে তেওঁ তেওঁৰ তাত অংকীয়া নাটত সংস্কৃত ভাষাৰ ব্যৱহাৰ নকৰি আচলতে তেওঁ ব্ৰজাৱলী ভাষাৰ সৃষ্টি কৰিলে ব্ৰজাৱলী ভাষা তেওঁ ব্যৱহাৰ কৰিলে যিটোৰ যিটোৰ জৰিয়তে আমি যদি এতিয়া সংস্কৃত নাটকৰ কথা ক'বলৈ যাওঁ তেতিয়া আমি সংস্কৃত নাটকতো দেখিছোঁ যে যিসকল নাট্যকাৰ আছিল তেওঁলোকে সংস্কৃত নাটকতো দুটা ভাষা আচলতে উচ্চ শ্ৰেণীৰ লোক যিবোৰ চৰিত্ৰ থাকে সেই চৰিত্ৰবিলাকৰ বাবে সংস্কৃত ভাষাটো ব্যৱহাৰ কৰে আৰু নিম্ন শ্ৰেণীৰ যিবোৰ চৰিত্ৰ থাকে তেওঁলোকৰ বাবে পৰিকৃত ভাষাটো ব্যৱহাৰ কৰে চ' খুব সম্ভৱ শংকৰদেৱৰ এইটোৰ প্ৰভাৱ পৰিছিল কাৰণ আমি যিটো আমাৰ কথিত ভাষা আমাৰ সমাজত যিটো আমি কওঁতে যিটো ভাষা ব্যৱহাৰ কৰোঁ সেই ভাষাটো ব্যৱহাৰ কৰি যদি তেওঁ অংকীয়া নাটৰ সৃষ্টি কৰিলেহেঁতেন তেতিয়াহ'লে হয়তো সেই যি বিশ শতাংশ উচ্চ শ্ৰেণীৰ লোক যিসকলে সংস্কৃত টোলত গৈ পিনে যোনে অধ্যয়ন কৰিছিল তেওঁলোকে হয়তো সেই অংকীয়া নাটসমূহ নপঢ়িলেহেঁতেন চ' অংকীয়া নাটৰ জৰিয়তে যি বাৰ্তা তেওঁ দিব বিচাৰিছিল তেতিয়া সেই বিশ শতাংশ লোকে নেপালেহেঁতেন আৰু সংস্কৃতত যদি তেওঁ অংকীয়া নাট সৃষ্টি কৰাহেঁতেন আশী শতাংশ লোক সাধাৰণ লোক যিসকলে সংস্কৃত পঢ়িব নাজানে বা অধ্যয়ন কৰা নাই চ' তেওঁলোকে তেওঁলোকলৈ সেই আশী শতাংশ সংস্কৃতত যদি অংকীয়া নাট লিখাহেঁতেন এই আশী শতাংশ লোকে আচলতে অংকীয়া নাটখন বুজি নাপালেহেঁতেন চ' দুয়ো পক্ষ অৰ্থাৎ সাধাৰণ লোককো সন্তুষ্ট কৰিবলৈ আৰু লগতে উচ্চ শ্ৰেণীৰ লোকসকলকো সন্তুষ্ট কৰিবৰ বাবে তেওঁ আচলতে এই ব্ৰজাৱলী ভাষাটো আচলতে মানে অংকীয়া নাটকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল তাৰোপৰি অংকীয়া নাটকত আমি ক'ব পাৰোঁ যে আমাৰ সূত্ৰ সূত্ৰধৰে খুব এটা গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ পালন কৰে তেওঁ ডাইৰেক্টৰৰ ভূমিকা পালন কৰে নিজেই এক্টৰো হ'বলগীয়া হয় ডাইৰেক্টৰো হ'বলগীয়া হয় নিৰ্দেশনা দি থাকে কোন মুহূৰ্তত কোন সময়ত কাৰ প্ৰৱেশ হ'ব কাৰ প্ৰস্থান হ'ব কোন গৈ ক'ত ৰ'বগৈ এই গোটেইখিনি এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ নাচ গান কৰা হ'ব লাগিব সেই দক্ষতাখিনি থাকিব লাগিব তেওঁ গাব পৰা হ'ব লাগিব কাৰণ বিভিন্ন সময়ত ভটিমাসমূহ তেওঁ গাবলগীয়া হয় ঠিক তেনেকুৱাকৈ আমাৰ অংকীয়া নাটৰ সৃষ্টি হ'ল অংকীয়া নাটৰ দ্বাৰা আমাৰ সমাজত যিটো উদ্দেশ্য কৰি শংকৰদেৱে অংকীয়া নাটৰ সৃষ্টি কৰিছিল

আমাৰ প্ৰত্যেকখন গাঁৱতে বৰসবাহৰ লগতে আমাৰ একোখন ভাওনা কৰা হয় ইয়াত কিন্তু যথেষ্টখিনি বৰ্তমান সময়ত পৰিৱৰ্তন আহিছে সময় গতিশীল সময়ৰ লগে লগে আমাৰ অংকীয়া নাটত ভাওনাত যথেষ্টখিনি সলনি আহিছে আমাৰ শংকৰদেৱৰ দিনত ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰা হৈছিল বৰ্তমান সময়ত কিন্তু আমাৰ যিটো সমাজত চলি থকা যিটো কথিত ভাষা সেই ভাষাটো ব্যৱহাৰ কৰা হয় আৰু শংকৰদেৱৰ দিনত তাল আৰু খোলেই আমাৰ ভাওনাখন বা অংকীয়া নাট কৰা হৈছিল কিন্তু বৰ্তমান সময়ত দেখা যায় যে বৰ্তমান সময়ত আধুনিক যি আমাৰ বাদ্যযন্ত্ৰ সেইসমূহো কিন্তু আজিকালি এখন ভাওনাৰ ক্ষেত্ৰত মানে ব্যৱহাৰ কৰা হয় আৰু এইটোৱেই আমাৰ ভাওনাখনত যথেষ্টখিনি পৰিৱৰ্তন আনিছে আৰু আমি যদি এই পৰিৱৰ্তনখিনি নানো আজিও যদি আমি ব্ৰজাৱলী ভাষাত যদি এখন ভাওনা প্ৰদৰ্শন কৰিবলৈ যাওঁ তেতিয়া বৰ্তমান সময়ত যিসকল লোক বা যুৱপ্ৰজন্ম হয়তো ব্ৰজাৱলী ভাষাই নতুন যুৱপ্ৰজন্মক কেতিয়াও আকৰ্ষিত কৰিব নোৱাৰিব সেইবাবে তাত যিখিনি পৰিৱৰ্তনৰ প্ৰয়োজন আছিল সেই পৰিৱৰ্তনখিনি হৈছে আমাৰ ভাওনাত বিভিন্ন সময়ত আজি দহ বছৰ ধৰি বাৰু মই ভাওনাত অংশগ্ৰহণ কৰা নাই যদিও কমেও পঞ্চল্লিছ চল্লিছখন ভাওনা কৰিছোঁ মই নিজে মহাভাৰতৰ প্ৰায় মহাভাৰতৰ কৰ্ণ দুৰ্যোধন ঘটোৎকচ ভীম দ্ৰোণাচাৰ্য শকুনি ভীষ্ম পৰ্বৰ ভীষ্ম কৰ্ণ পৰ্বৰ কৰ্ণ সম্পূৰ্ণ মহাভাৰতত দুৰ্যোধন পুনৰ আকৌ সম্পূৰ্ণ মহাভাৰতত এবাৰ অৰ্জুন কৰিছোঁ এনেকৈ বিভিন্ন ধৰণৰ বৰ্যবাহুৰ ৰোল কৰিছোঁ ৰক্ত তৰোৱালৰ এনেকে বহুতো চৰিত্ৰ কৰিছোঁ অ অভিনয় কৰিছোঁ আৰু এ ভাওনা এখন আমি যেতিয়া কৰোঁ এই ভাওনাই কিন্তু আমাক যথেষ্টখিনি জ্ঞান দিয়ে আচলতে আমি মহাভাৰতৰ যদি ভাওনা এখন কৰোঁ তেতিয়া আমি মহাভাৰতৰ যথেষ্টখিনি কথা যিখিনি আমি হয়তো নজনা কথাও আমি কিন্তু ভাওনা এখনৰ জৰিয়তে আমি শিকিব পাৰোঁ মোৰ ক্ষেত্ৰতে যদি কবলৈ যাওঁ মই অৰুণাচলত থাকি শিক্ষা গ্ৰহণ কৰা কিন্তু আমাৰ শাস্ত্ৰপুথিত কি কি কথা আছে কি কি নাই এই কথাখিনি একেবাৰে মই অৱগত নাছিলোঁ কিন্তু ভাওনা কৰাৰ পিছত মোৰ যথেষ্টখিনি জ্ঞান বৃদ্ধি হৈছে এই ক্ষেত্ৰত মই কম যে আমাৰ ধৰ্মৰ ক্ষেত্ৰতে হওক বা আমাৰ যি মহাকাব্যসমূহ এই মহাকাব্যসমূহৰ বিষয়েও আমি যথেষ্টখিনি জ্ঞান এখন ভাওনাৰ জৰিয়তে আৰ্জিব পাৰোঁ